কওকচোন

বিহুত যোগাৰ পাতি একবিধ দুইবিধ কৰি আছোঁ অলপ চলপ পিঠা বনাই নাই ৰ'বক বনাম আৰু লাৰুৱো বনাম পিঠা লাৰু চুঙা পিঠা অলপ কিবা কানি কৰোঁ খুজচো আৰু আপনালোকৰ হ'ল না

অঁ অঁ অলপ কৈ দেও দেকচোন কেনাকে বনাৱেই ময়ো সিমান নাজনু পিঠা বনাবা প্ৰথমতে চাউলগিটা ভিজেই থব

গুড়া চুড়া খুন্দি পিঠাত সেনাকে হেৰি কৰি পিঠাখিনি বনাবো তাৰ পিছত লাৰুটো বনাব লাগিলে নাৰিকলটো ৰুকি ফেলে লাৰুটোৱো সেনাকে নাৰিকলখিনি ৰুকি লৈ ভাজি লব ভাজি লৈ ফেলে তাতে চেনী তেনী দি ফেলে নাৰিকলখিনি ভাজি ভাজি যে আঠ খাই নে নাই চাবো হাতত এনাই আঠ খাই যদি যানবো যি লাৰুটো হ'ব যদি আঠ খৱা নাই তেতিয়ান নহয় তেতিয়া হ'ল আৰু অলপ কাঢ়াকৈ ভাজি দিব দি পাছত লাৰুটো হ'ব সেনাকে দুইটা মিক্স কৰিব চেনীয়ে আৰু নাৰিকল সমানে মিক্স কৰি লাৰুটো বনাবো তাৰ পিছত চুঙা পিঠাও যদি বনাৱেও গুড়াখিনি খুন্দি লৈ ফেলে বাহৰ চুঙা কাটি আনি ফেলে চুঙাপিঠাখিনি ধুনীয়াকৈ বনাবো চুঙা অলপ পাইনাকে ল'ব

সেনাকে দুয়োটা সেনাকে বনাবো আৰু ভাল লাগে